প্ৰিয় মেগাজিন বুলি ক'লে মই গৰীয়সীখনৰ কথাই কম সেইখন সৰুৰেপৰাই মই পঢ়ি আহিছোঁ আৰু এতিয়ালৈকে পঢ়ি আছো আৰু তাত প্ৰকাশিত আটাইখিনি সাহিত্য় সংকলনেই মোৰ খুবেই প্ৰিয় আৰু তাৰপৰা মই হয়তো বহুখিনি শিকিবও পাৰিছোঁ গৰীয়সীত প্ৰকাশিত বিভিন্ন গল্প উপন্য়াস কবিতা আদি পঢ়ি মই বহুখিনি লাভৱান হৈছোঁ আৰু বহুখিনি নজনা কথা জানিব পাৰিছোঁ আৰু তাৰ উপৰিও তাত অনুবাদ সাহিত্য়বোৰ প্ৰকাশ কৰা হয় আৰু গৰীয়সীত আমি বহুখিনি পুৰণা সাহিত্য়িকৰ লগতে নতুন সাহিত্য়িকৰ ৰচনাবিলাকো পঢ়িব পাওঁ আৰু তাত বহুখিনি আমি জ্ঞান লাভ কৰিব পাৰোঁ আৰু গৰীয়সী এনেকুৱা এখন মেগাজিন যিখন ইমান বছৰৰ হেৰি স্বাধীনতাৰ আগৰপৰাই চলি আহিছে এতিয়ালৈকে পৰ্যন্ত আৰু তেনেকুৱাও এখন মেগাজিন আমাৰ অসমত আছে বুলি আচলতে এইটো গৌৰৱৰ কথা আৰু সেইখন মেগাজিন আটাই বোলে অসমে পঢ়া প্ৰয়োজনীয় বুলি মই ভাবোঁ